অ' শিখা বা কওক অ' অ'

অ' অ' অ' অ' আপুনি তিলপিঠা বনাব ন অ' আপুনি কি চাউল লৈছে তিলপিঠা কাৰণে বৰা চাউল লৈছেনে অ' হয় অ' আপুনি চাউল কেইটা খুন্দা আগত অলপ তিয়াই থব তাৰপাছত আপুনি চাউলকেইটা যেতিয়া খুন্দি হ'ব খুন্দা পিছত আপুনি লগত তিল আৰু চেনি লাগিব আৰু আপুনি গুড় দিলেও দিব পাৰে যিয়েই নিদিয়ে আপুনি তিলকেইটা অলপমান ভাজি ল'ব তাৰপাছত আপুনি গুড় দিব বিচাৰিলে গুড় দিব পাৰে আৰু গুড়টো অলপমান ফৰফৰীয়া হ'লে ভাল আৰু আৰু আপুনি যদি চেনি দিব পাৰে আৰু আপুনি নাৰিকল দিব পাৰে নাৰিকল দিলে খাবলৈ অলপ বেছি ভাল হয় আপুনি না হয় হয় সকলো মিক্স কৰি দিব লাগিব আপুনি অকল চেনি আৰু শুদা চেনি আৰু নাৰিকল দিও বনাব পাৰে আৰু আপুনি তিল দি তিল গুড় নাৰিকল তেনেকৈ মিক্স কৰিও আপুনি বনাব পাৰে আপুনি যেনেকেই ভাল পায় বনাবলৈ তাৰপাছত আপুনি অলপ গেছৰ বা আপুনি জুইটো অলপ কমাই ল'ব তাত কেৰাহিত বনাওতে মানে তাৱাত বনাব লাগিব তাৰপাছত আপুনি কমাই লৈ পেলাই সেই পিঠাগুড়িখিনি পাতলকৈ তাৱাখনত দি দিব তাৰপাছত তাৰ ওপৰত সেই পিঠাগুড়িখিনি ওপৰত অলপ যেতিয়া পিঠাগুড়িখিনি গৰম হ'ব আপুনি দেখিব তাৰপাছত তাত আপুনি সেই গুড় বা সেই চেনিখিনি দি দিব দি পেলাই লাহেকৈ অকণমান গৰম হোৱা পাছত লাহেকৈ গোল কৰি দিব পিঠাটো বেছি দেৰি অ' বেছি দেৰি নথব যাতে দেৰি হৈ যাব পাৰে তেনেকেই আপুনি বনাব পাৰিব বুজি পাইছেনে নাই নাই টান নহয় খালী আপুনি জুইটো অলপ কমাই থব তেতিয়া সোনকালে ভাল হয় পিঠাটো মানে জ্বলি নাযায় হ'ব বুজি পাইছে অ' অ' ঠিক আছে ঠিক ঠিক আছে অ'